এক জুলাই দুহেজাৰ ষোল্ল দুই আগষ্ট দুহেজাৰ ওঠৰ তিনি আগষ্ট দুহেজাৰ ঊনৈছ চাৰি আগষ্ট দুহেজাৰ বিছ পাঁচ আগষ্ট দুহেজাৰ একৈছ